আমাৰ অঞ্চলত চিকিৎসাৰ ক্ষেত্ৰত ক'বলৈ গ'লে জ্বৰ কাহ মূৰৰ বিষ ক'ৰবাত এটুকুৰা কাটিল ধৰক তেনেকুৱাবিলাকহে বেছিকৈ সুবিধা আছে ডাঙৰ অসুখ হ'লে বাহিৰলৈ নিব লগা হয় বাহিৰলৈ যেতিয়া নিব লগা হয় তেতিয়া বহুত অসুবিধা হয় আমাৰ ঘৰৰ কাষৰে এগৰাকী মহিলাৰ কিডনী দুয়োটা ফেইল হৈছিল হওঁতে তেওঁলোকক পইচাৰ অসুবিধাত গোলাঘাটতে চিকিৎসা কৰোঁতে বহুদিন পিছুৱাই গ'লগৈ আৰু অসুখো ধৰা পৰা নাছিল বহুদিনৰ পাছত ডাক্তৰে চিকিৎসা কৰি কৰি ক'লে যে পৰীক্ষা কৰাৰ পাছত তেওঁৰ দুইটা কিডনীয়ে ফেইল হৈছে গতিকে বহুত পাছলৈ যোৱাত ৰোগীগৰাকী ধৰক মানুহঘৰো টকা পইচাৰ ক্ষেত্ৰত অকণমান দুৰ্বল সেয়েহে তেওঁক ডিব্ৰুগড়লৈ নিবলগা হৈছিল নিওঁতেও বহুতখিনি কষ্ট হৈছিল পইচা পাতিৰ ক্ষেত্ৰত আৰু অসুখো ভাল হোৱাৰ কোনো হেৰি নাথাকিল সুবিধা যিহেতু দুয়োটা কিডনীয়ে সম্পূৰ্ণ বেয়া হ'ল ফলত সেইগৰাকী মৃত্যুমুখতে পৰিবলগা হ'ল দুই তিনি মাহৰ পাছত আৰু মোৰ বেছি নকওঁ মোৰ নিজৰ ল'ৰাই ক্লাছ ছেভেনত পঢ়ি আছিল তেওঁ প্ৰথমতে জ্বৰ হ'ল মূৰৰ বিষ হ'ল জ্বৰৰ মূৰৰ বিষৰ দৰৱ খোৱাই এসপ্তাহমান ঘৰত ৰাখি তেওঁক ভাল হ'ব বুলি ৰাখিলোঁ কিন্তু বেছি যেতিয়া হ'ল গোলাঘাটত দেখুৱালোঁ গোলাঘাটত ক'লে যে ল'ৰাৰ ইয়াত ভাল নহয় আপোনালোকে ডিব্ৰুগড়লৈ নিব লাগিব তেতিয়াও আমি সমস্যাত পৰিছিলোঁ সমস্যাত পৰি মানে কি টকা পইচাৰ সমস্যাত সেয়েহে তেওঁকো ডিব্ৰুগড়লৈ নিয়া বহুত দেৰি হ'ল কিন্তু ঈশ্বৰৰ কৃপাত বহুলোকে সহায় কৰিলে সহায় কৰাত ডিব্ৰুগড়তে তেওঁক এসপ্তাহ দিন ৰাখি বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি তেওঁ শেষত মেলেৰিয়া বুলি ধৰা পৰিছিল আৰু সেই মেলেৰিয়াকে চিকিৎসা কৰি ঘৰলৈ আনি বহু দিনৰ পাছত তেওঁ সুস্থ হৈছিল সেইদৰে আমাৰ ওচৰে পাঁজৰে বহুত প্ৰেচাৰষ্ট্ৰকো হৈছিল মোৰ মানুহজনৰে তেখেতকো গোলাঘাটলৈ নিলোঁ লগালগ নিয়াৰ পাছত তেওঁ আই চি ইউত ভৰ্তি কৰিলে আই চি ইউত ভৰ্তি কৰাৰ পাছত পিছদিনা বোলে ডাক্টৰ আহিব ডাক্টৰ আহিব বুলি ৰৈ থাকোঁতে আঠবাজি চাৰে আঠ বাজি গ'ল তেতিয়া নিজৰ ল'ৰা আৰু ওচৰৰ দুজনমানে ডাক্টৰৰ ওচৰলৈ গ'ল ডাক্তৰে ক'লে যে গৈ আছোঁ আহি তেওঁ পৰীক্ষা কৰিবলৈ দিলে চিটি স্কেন কৰিবলৈ ক'লে ক'লত চিটি স্কেন কৰি পৰীক্ষা ৰিজাল্ট মানে ক'লে যে তেওঁক যোৰহাটলৈ ৰেফাৰ কৰিব লাগিব যোৰহাটলৈ ৰেফাৰ কৰালৈ বহুত দেৰি হোৱাত মানুহজন মৃত্যুৰ মুখতেই পৰিবলগা হ'ব চৈধ্যদিন আই চি ইউত ভৰ্তি কৰি ৰাখিলে তাৰপাছত তেওঁ মৃত্যুমুখত পৰিল গতিকে এই ডাঙৰ ডাঙৰ অসুখসমূহৰ চিকিৎসা আমাৰ এই অঞ্চলতে কৰিব পাৰিলে ভাল হ'ব বুলি মই ভাবোঁ আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াকো স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো ক'ব বিচাৰোঁ যে এইবিলাক সুবিধাৰ বাবে অকণমান হ'লেও চিন্তা কৰে যেন